আমি সঘনাইতো ভ্ৰমণ কৰিব নোৱাৰোঁ আপোনাৰ যেতিয়া সময় পাওঁ তেতিয়াই ভ্ৰমণ কৰোঁ আৰু ভ্ৰমণ কৰিবলৈ বিশেষ ঠাই নাই সকলোতে ঘূৰি ভাল লাগে আপোনাৰ তেজপুৰ গুৱাহাটীয়ে আপোনাৰ ভৈৰৱকুণ্ড এখন আছে প্ৰাকৃতিক তাত প্ৰাকৃতিক দৃশ্য বহুত সুন্দৰ হয় আপোনাৰ তাত গৈ বহুত ভাল লাগে আপোনাৰ ভৈৰৱকুণ্ডলৈ তেনেকৈ বগামাটি আছে আপোনাৰ বগামাটিত সকলো প্ৰাকৃতিক সৌন্দৰ্য দৃশ্যবোৰ বহুত ধুনীয়া ধুনীয়া হয় তাত সকলো ঠাইবোৰে ঘূৰি ফুৰি বহুত ভাল লাগে আপোনাৰ যিটো প্ৰাকৃতিক দৃশ্য নদ নদীৰ পানীবোৰ তাৰ যিটো আপোনাৰ বহুতখিনিয়ে ভাল লাগে তাত গৈ পায় ইফালে গ'লে আপোনাৰ তেজপুৰলৈ গ'লেও বহুতখিনি সুন্দৰ সুন্দৰ ঠাইৰ পৰিদৰ্শন কৰিব পাৰে আপুনি মহাভৈৰৱ অগ্নিগড় এইবোৰত গৈয়ো বহুত ভাল লাগে মোৰ যেতিয়া সময় পাব পাৰোঁ মই তেতিয়াই গৈ থাকোঁ যোৱাটো নহয় বাৰু আপোনাৰ বহুতখিনি সুন্দৰ সুন্দৰ ঠাই আছে তেজপুৰত আপোনাক ফুৰিব লগা অগ্নিগড় মহাভৈৰৱ সকলোখিনিতে গৈ বহুত ভাল লাগে বাকী সকলো ভালেই গুৱাহাটীলৈও গৈছোঁ বহুতবাৰ তাতো গৈ মোৰ ভাল লাগে বশিষ্ঠা কামাখ্যা সকলোখিনি দৰ্শন কৰি মোৰ ভাল লাগিছে আৰু যেতিয়াই পাৰোঁ মই সময় পাওঁ তেতিয়াই ভ্ৰমণ কৰিব যাওঁ সময়ৰ সুবিধা মিলাই সকলোখিনি তাৰ পিছত আপোনাৰ সকলোখিনি ঠাই যিখিনিলৈকে গৈছোঁ আপোনাৰ গুৱাহাটী তেজপুৰৰপৰাত তাৰো সকলোখিনিত প্ৰাকৃতিক দৃশ্যই মোৰ ভালেই লাগিছে গৈ আৰু বৰষুণতো আপোনাৰ বহুত পৰিদৰ্শনকাৰী আহে বহুত পৰ্যটককাৰী আহে তাত গৈ বহুত ভাল লাগে আপোনাৰ সকলোখিনি ঠাই ঘূৰি ফুৰি তাত সকলোখিনি ভাল লাগে বিশেষকৈ ইফালে ক'বলৈ গ'লে আপোনাৰ তেজপুৰতো বহুতখিনি আছে গুৱাহাটীতো আপোনাৰ কামাখ্যা বশিষ্ঠাটো বহুত গৈ ভাল লাগে ভৈৰৱকুণ্ডত ইফালে চাবলৈ গ'লে ভৈৰৱকুণ্ডখনো বহুত সুন্দৰ দৃশ্য হয় সকলোখিনি ভালেই লাগিছে গৈ আৰু সদায়টো দৰ্শন কৰা নহয় আপোনাৰ ভ্ৰমণ কৰিবলৈ হয়তো টকা পইচা আপোনাৰ সময়ৰ সুবিধা সকলোখিনি লাগে আৰু প্ৰিয় ঠাই বুলি ক'বলৈ গ'লে মোৰ ভৈৰৱকুণ্ড তেজপুৰ গুৱাহাটী এইকেইখন প্ৰিয় বগামাটি আছে আপোনাৰ তাতো বহুত দৰ্শনকাৰী আহে আপোনাৰ দৰ্শনকাৰীবোৰ ভালেই লাগে তাত গৈ বহুতখিনি সুন্দৰ সুন্দৰ দৃশ্য দৰ্শন কৰিবলৈ পোৱা যায় আপোনাৰ প্ৰাকৃতিক দৃশ্য বিশেষকৈ মই ভ্ৰমণ কৰিবলৈ পচন্দ কৰোঁ আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ আৰু ফেব্ৰুৱাৰী মাৰ্চৰ সময়ত গ'লে চিজিনটো আপোনাৰ ভাল থাকে সময়খিনিও ভাল থাকে গৰম ঠাণ্ডাৰ মাজত আপোনাৰ সেই আপোনাৰ ভ্ৰমণ কৰি বহুতখিনিয়ে ভাল লাগে মন প্ৰাণ সকলো আপোনাৰ ভাল লাগে বগামাটিটো আপোনাৰ তেজপুৰতো গৈ এনেকৈ বগামাটি ভৈৰৱকুণ্ড তেজপুৰৰপৰা আদি কৰি সকলোখিনি গৈ ভাল লাগে তাৰ পিছত ইফালে আপোনাৰ মঙ্গলদৈ আছে তাৰ পিছত নগাঁও ঠাইতো বহুতখিনি চাবলগীয়া বৰদোৱা থান আপোনাৰ নগাঁওত বৰদোৱা থান আছে শংকৰদেৱৰ জন্মস্থান হয় তাৰ পাছত মহামৃত্যুঞ্জয়তো গৈ গৈছোঁ তাতো ভাল লাগিছে গৈ বহুতখিনি সুন্দৰ সুন্দৰ ঠাই দেখিবলৈ পাইছোঁ মন প্ৰাণ বহুতো ভাল লাগে তাত গৈ বহুত দৰ্শন কৰিবলৈ বহুত ভাল তাতে আপোনাৰ সুন্দৰ সুন্দৰ ঠাই পোৱা যায় সকলোখিনি সুন্দৰ তেনেকৈ ঠিকে আছে আপোনাৰ গৈ ভাল লাগে আৰু সেইটোৱে ক'লোঁ বাকী চব চব ঠাইতে ভ্ৰমণ কৰিব লাগে মোৰ মতে হ'লে সকলো ঠাই আপোনাৰ দৰ্শন কৰি চাব লাগে তেতিয়া মনৰ আপোনাৰ যি যি মানে টেনচন দুখ কষ্ট সকলোবোৰ ভ্ৰমণ কৰিলে আপোনাৰ দুখবোৰ পাতলা হয় কষ্টবোৰ ভাগৰবোৰ নোৱা হয় মই কওঁ আপুনি বছৰত বা ছমাহৰ মূৰত এবাৰ হ'লেও ভ্ৰমণ কৰিব যাব লাগে কাৰণ আপোনাৰ যিখিনি টেন যিখিনি দুখ কষ্ট থাকে কামৰ যিখিনি আপোনাৰ কামৰপৰা যিখিনি আপুনি আজৰি সময় পায় সেইখিনি সময়ত ভ্ৰমণ কৰিব লাগে আৰু আপুনি গুৱাহাটীৰপৰা গৈ এনেকৈ বহুতখিনি ঠাই ফুৰিপৰা ঠাই আছে আপোনাৰ কামাখ্যা ব্ৰহ্মপুত্ৰ চাব লগা ঠাই তাতো বহুত ভাল লাগে গৈ ব্ৰহ্মপুত্ৰৰ আপোনাৰ গণেশ ঘাট তেজপুৰৰ তাতো বহুতখিনি ঠাই ভাল ভাল আছে আপোনাৰ ক'বলৈ গ'লে গতিকে যিমানখিনি দৰ্শন কৰিছোঁ ভালেই পাইছোঁ আপোনাৰ গুৱাহাটী তেজপুৰ বগামাটি আপোনাৰ ভৈৰৱকুণ্ড সকলোখিনিতে ভালে দৃশ্য দেখিছোঁ বাকী চব পচন্দ কৰোঁ মই ঘূৰি ফুৰি এনেও ভালপাওঁ বাৰু কিন্তু সময়ৰ কাৰণে আপোনাৰ ঘূৰাটো নহয় ইমান সকলোখিনিয়ে ভালে লাগে বাৰু ফুৰিবলৈ গ'লে ফেমেলিৰ লগতে হওক গোটেইখিনি ঘূৰি ভালেই লাগে সকলো সময়েতেটো ঘূৰাটো আপোনাৰ সম্ভৱপৰ নহয় ত' মই ভাবোঁ যেতিয়াই আপুনি সময় পায় তেতিয়াই ঘূৰিব যাব লাগে সময়খিনি নিৰ্দিষ্ট এটা ঠাইৰ লগত পৰিদৰ্শিত কৰিব লাগে ধৰক সকলোখিনি ভালই লাগে গৈ বাকী গুৱাহাটীৰপৰা তেজপুৰ হৈ মঙ্গলদৈ হয় সকলোখিনি ঘূৰি আহিছোঁ মই এনেকৈ বহুতখিনি ভাল লাগিছে ঘূৰি ফুৰি আৰু আপোনাৰ বহুতখিনি ভাল ভাল ঠাই দেখিছোঁ ভ্ৰমণ কৰিব পাইছোঁ লগতে আপোনাৰ বহুতখিনি সাহস পাইছোঁ ভ্ৰমণ কৰি আপোনাৰ আগ্ৰহ পাইছোঁ আৰু চাবলৈ উৎসাহিত হয় আনেকো প্ৰেৰণা দিছোঁ যে ভাল লাগে গুৱাহাটী বা এনেকৈ ভ্ৰমণ কৰি আপোনাৰ ভ্ৰমণ কৰি লৈ যিটো আপোনাৰ মন প্ৰাণ সকলোখিনি মানে ভাল লাগি থাকে যেতিয়াই সময় পায় আপুনি তেতিয়াই যাব লাগে মই এইটোৱেই বিচাৰোঁ আৰু ইফালে ক'বলৈ গ'লে আপোনাৰ বগামাটি বহুতকেইখন মন্দিৰ বহুতকেইটা মন্দিৰ নিৰ্দিষ্ট থান আছে ঘূৰিবলাগীয়া আপোনাৰ সকলোখিনি সুবিধা আছে তাত ব'টিং কিবাকিবি কৰা তাতে বহুতখিনি সুবিধা আছে তাত গ'লেও সকলোখিনি কৰিব পাৰে তাত লগতে তাত আপোনাৰ বহুতখিনি ভাল ভাল ঠাইয়ো কৰিব পাইছোঁ গৈ ভাল লাগিছে বাৰু বহুতো দৰ্শন কৰিছোঁ বহুতখিনি ভাল লাগিছে তাত গৈ

আৰু বহুতখিনি ভাল ভাল ঠাই দৰ্শন কৰিছোঁ আৰু তেজপুৰতো ক'বলৈ গ'লে আপোনাৰ বহুতখিনি ঠাই আছে গণেশ ঘাট আৰু বহুতখিনি মঠ মন্দিৰ দৰ্শন কৰিবলৈ বহুতখিনি ঠাই আছে আপোনাৰ সকলোখিনি গৈ বাৰু ভালেই লাগিছে আৰু নিৰ্দিষ্ট ঠাই ঠাইবোৰ আছে যিটো আপোনাৰ বহুত তাৰপৰা ভেদে ভেদে ভিন্ন ভিন্ন থানত আছে আৰু বহুতখিনি ঠাইত ঘূৰিছে ভালেই লাগিছে বাৰু গোটেইখিনি কৰি গুৱাহাটীৰপৰা তেজপুৰ তেজপুৰৰপৰা আপোনাৰ নগাঁওত ইফালে মহামৃত্যুঞ্জয় আনৰ বৰদোৱা আলি পুখুৰী শংকৰদেৱ জন্ম ঠাই আৰু গোটেইখিনি ঠাই ভ্ৰমণ কৰি ভালেই লাগে বাৰু আৰু লগতে আপোনাৰ কামাখ্যা বশিষ্ঠাৰপৰা আদি কৰি এইখিনি গোটেই মহামৃত্যুঞ্জয়লৈকে নগাঁও হৈ নগৰপৰা মঙ্গলদৈ হৈ আহিছোঁ আপোনাৰ মই ঘৰৰপৰা মঙ্গলদৈ হৈ আহি গোটেই ঠাইবোৰ পৰিদৰ্শন কৰিছোঁ আৰু গোটেইখিনি ভালেই লাগিছে সেইকাৰণে ভৈৰৱকুণ্ডখন ভৈৰৱকুণ্ডৰ যিবোৰ মনোমোহা দৃশ্য সেইবোৰো ভাল লাগিছে আৰু ভৈৰৱকুণ্ডত ক'বলৈ গ'লে বহুতখিনি সা সুবিধা আছে আপোনাৰ যিটো ভ্ৰমণকাৰীসকলে পায় সেইটো গোটেইখিনি মানুহ আহে তাৰ বাবে আপোনাৰ তাত প্ৰাকৃতিক সৌন্দৰ্য আৰু ভ্ৰমণকাৰীসকলে যিটো সা সুবিধা পায় আপোনাৰ খোৱা লোৱাৰপৰা আদি কৰি সকলোখিনি ভালেই সেইটো কাৰণে বহুত পৰিদৰ্শনকাৰী আহে ভ্ৰমণ কৰিব আপোনাৰ এইফালে ক'বলৈ গ'লে শিৱসাগৰৰতো বহুতবোৰ আছে ৰংঘৰ আছে আপোনাৰ কাৰেংঘৰ চাবলগীয়া আছে শিৱসাগৰতো গৈ বহুতখিনি ভাল লাগে আপোনাৰ নিদিষ্ট ঠাই আছে শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ ৰংঘৰ কাৰেংঘৰ বহুতখিনি চাব লগা আছে শিৱসাগৰটো শিৱদৌল শিৱসাগৰ গৈয়ো আপোনাৰ বহুতখিনি ভাল ভাল দৰ্শন কৰিব পৰা ঠাই আছে শিৱসাগৰ বহুতখিনি ভাল ভাল ঠাই আছে শিৱসাগৰৰ শিৱদৌল শিৱসাগৰ হৈ আপুনি শিৱসাগৰৰপৰা গৈ আপুনি যাব পাৰে এখন আছে ঠাই শিৱসাগৰৰপৰা আছে শিৱদৌল তাৰপৰা আৰু সফালে হৈ আহি তেজপুৰ আহি তেজপুৰ হৈ আপোনাৰ ভৈৰৱকুণ্ড হৈ আহি সকলোখিনি ঠাই ফুৰি ভাল লাগিছে ত' বগামাটিটো বহুতখিনি ঠাই আছে আপোনাৰ ভাল ভাল যোনখিনিত আপুনি সময় কটাব পাৰে বহুত ভাল লগা ঠাই মনোমোহা দৃশ্য লগতে আপোনাৰ সকলোখিনি ভালেই গোটেইখিনি ভালেই লাগিছে বাৰু ঘূৰি গোটেই ইফালে আছে আপোনাৰ লখিমপুৰ ধেমাজি সেইবোৰতো বহুত চাব লগা ঠাই আছে আপোনাৰ লখিমপুৰ ধেমাজিটো বহুতখিনি চাব লগা ঠাই ধেমাজিটো আছে আপোনাৰ লগতে এইফালে আছে আপোনাৰ তিনিচুকীয়া তিনিচুকীয়াতে বহুতখিনি ঠাই আছে আপোনাৰ চাব লগা এনেকুৱা বিশেষ বিশেষ লগতে বিশেষ কম শিৱসাগৰৰ বহুতখিনি ঠাই মোৰ ভাল লাগিছে গৈ দৰ্শন কৰি বহুত ভাল লাগিছে শিৱসাগৰ আৰু আপোনাৰ বহুতখিনি দৰ্শন কৰিবলৈ দৰ্শনকাৰীও আহে তাত কাৰণ বহুতখিনি ভাল লাগিছে তাত গৈ বহুত দৰ্শনকাৰী আহে লগতে এইফালে আপোনাৰ বহুতখিনি মঙ্গলদৈ তেজপুৰ এইকেইখন গোটেইকেইখন ঠাই মোৰ কাৰণে বহুত সুন্দৰ সুন্দৰ হয় গোটেইখিনি ভাল লাগিছে মোৰ গৈ আৰু বিশেষ কম ইফালে ভৈৰৱকুণ্ডফালে আপোনাৰ বিশেষকৈ মোৰ সকলোতকৈ প্ৰিয় ঠাইখন হ'ল ভৈৰৱকুণ্ড লগতে শিৱসাগৰৰফালেও বহুতখিনি ধুনীয়া ধুনীয়া ঠাই আছে সেইখিনিয়ে